প্ৰথমতে কুকুৰা কণী আমাৰ উমনি দিলে বুলি ক'লে আমাৰ গঁৰালত কুকুৰা উমনি দিওঁ উমনি দিয়াৰ পাছত তাত বেছি গৰম হ'লে বুলি ক'লে কুকুৰা কণী বেয়া হৈ যায় কুকুৰা কণী বেয়া হৈ যোৱাৰ পাছত সেইখিনি পেলাই দি মেলি আকৌ আমি হাঁহে কুকুৰা হাঁহ আৰু কুকুৰা দুইটা গৰমত বেছি বেয়া হয় আৰু আপোনাৰ বেয়া হয় যে এনেকৈ কুকুৰে লৈ যায় তাৰ নহ'লে হেঁপা আহে নহ'লে সাপ বা এনেকে চৰাই কলখাতি চৰাই আহি পিনি লৈ যায় তাৰপাছত কলখাতি চৰায়ে লৈ যোৱা লৈ যোৱাৰ পাছত কণীবোৰ বহুত বেয়া হৈ যায় তেনেকৈ কৰি আমাৰ বহুত লোকচানো হয় কিন্তু তাৰ ওপৰত মানে এনেকুৱা এটা কথা হৈ যায় যে কণীখিনি আমাৰ পেলাবলগীয়া হৈ যায় তাৰ ফলত আমাৰ কণীও লোকচান হয় কুকুৰা পোৱালি নোলায় বহুত হেৰি হৈ যায় সেইটো কাৰণে মানে কি হয় গৰমকালিত আমি উমনি দিব নোৱাৰোঁ কণী উৎপাদনৰ কমি আহে তাৰ ফলত আমাৰ বহুতো লোকচান হৈ যায় আমাৰ ঘৰত কুকুৰা আছে ষাঠিজনী ষাঠিজনী কুকুৰাই আমাৰ ডেইলি কণী পাৰে পঞ্চাছটাকৈ হ'লেও কণী পাৰি যায় আৰু মানে পোৱালিও ওলাই উমনি দিওঁ দছটা বাৰটা এনেকুৱা কৰি পোৱালি উমনি দিওঁ তাৰ ফলত আমাৰ লাভো হৈছে সেই লাভৰ ওপৰত আমি ঘৰ চলোঁ আৰু মানে বস্তু পাতিও লওঁ তাৰ ফলত আমি এইটো বহুতো লাভজনক কৰি মেলি ঘৰৰ আপোনাৰ যেনেকৈ হেৰি লওঁ কি বুলি মোবাইল লোৱা হৈছে চকী টেবুলৰ পৰা আদি কৰি কুকুৰা লোৱা হৈছে কুকুৰা আমি বিক্ৰী কৰোঁ আমি চাৰিশ টকাত পাৰ কেজি বিক্ৰী কৰোঁ তাৰ কুকুৰা চা পাৰ কেজি চাৰিশকৈ বিক্ৰী কৰোঁ আৰু কণী আমি দহ টকাকৈ বিক্ৰী কৰা হয় ডেইলি কণী পৰা হয় পঞ্চাছটা ষাঠিটা এনেকৈ আৰু মতা কুকুৰা আমি বিক্ৰী কৰোঁ এনেকৈ যুঁজৰ কাৰণেই হওক সাতশ টকা ছশ টকা এনেকৈ বিক্ৰী কৰা হয় কিন্তু আমি কণীও বিক্ৰী কৰোঁ দোকানত হওক বা এনেকৈ ঘৰৰ ওচৰ চুবুৰীয়া মানুহেই হওক কণীও লৈ যায় কণী লৈ যোৱা হয় আৰু এনেকুৱা হয় কিছুমান কুকুৰে আহি পেনিও কণীবোৰ খাই পেলাইহি আহি পিনি সাপেও আহি পিনি কণী খাই দিয়েহি আৰু কি বুলি কলখাতি চৰায়ে আহি কণী খায় এটা বহুতো মানে এনেকুৱা কাৰণ আছে কণীয়ে আমাক হাঁহ কণীও এনেকৈ পাৰে হাঁহো আছে হাঁহো আমাক পঁচিছ ত্ৰিছটা হাঁহ আছে তাৰে মতা মতা হাঁহো আছে মাইকী মাইকী হাঁহো আছে সেয়েহে আৰু কুকুৰা আমাৰ এনেকুৱা হৈছে কুকুৰা আমাৰ জেং কুকুৰা হয়গৈ গৈ পিনি কণী কণী কণী পৰা কুকুৰা হয় কণী পৰা কুকুৰা হয় তাৰপৰা পোৱালি ওলোৱা উলিয়াই দিয়াৰ পাছতো আমাৰ বহুতখিনি মানে পোৱা যায় পোৱালি আমি বিক্ৰী কৰোঁ কেতিয়াবা বিক্ৰী কৰোঁ দছটা কেতিয়াবা বিক্ৰী কৰোঁ বিছটা তাৰপৰা আমি এটা ভাল পইচা পোৱা যায় সেই পইচাৰে আমি ঘৰ চলা হয় আৰু আপোনাৰ বহুতখিনি মানে সুবিধা কৰি লৈছোঁ নিজৰ এখন মানে ডাঙৰকৈ গঁৰালো বনাব পাৰিছোঁ সেই গঁৰালটোত আমি এতিয়া কমচেকম এতিয়া ত্ৰিছ ফুট ত্ৰিছ ফুট আৰু তেইছ ফুট বহলকৈ আমি গঁৰাল বনাই লৈছোঁ এতিয়া দুভাগকৈ বনাই লোৱা হৈছে গঁৰালটো সেই গঁৰালটো আমি এতিয়া হাঁহ আৰু কুকুৰা দুইটাৰে মানে থোৱা হৈছে কাৰণ এটা ছাইডে হাঁহ থওঁ আৰু এটা ছাইডে কুকুৰা থওঁ কেতিয়াবা এনেকুৱা হয় গৰমটো বেছি পৰিলে বুলি ক'লে কণীখিনি বেয়া হৈ যায় তাৰ কাৰণে আমি গৰম দিনত বেছিকৈ কণী উমনি দিয়া নহয় দিওঁ তথাপিতো মানে গৰম দিনত মানে কণীটো অকণমান কমকৈ দিয়া হয় কণীটো আমি উমনি দি দিয়ে দিয়া ততেও মানে কেতিয়াবা কি হয় কুকুৰা কণীৰ উৎপাদনটো কম হয় কাৰণ মানে হেৰিও হৈ যায় আপোনাৰ কি বুলি কয় কুকুৰে লৈ যায় হাঁহ হেঁপাহে আহে ৰাতি হেঁপাহে লৈ যায় হাঁহে লৈ যায় হাঁহৰ কণীও লৈ যায় তাৰপাছত এনেকৈ কৰি সাপো আহে সাপেও খাই পেলাই তাৰ ফলত আমাৰ কণী উৎপাদনটো কমি যায় পাছত আকৌ আমাৰ কণীৰ উৎপাদনটো বাঢ়ি যায় কাৰণ আমি পোৱালি আকৌ যত্ন লওঁ তাৰ বাবে ভেকচিন দিওঁ ভেকচিন আপোনাৰ মাহে মাহে মাহেকে নহয় ডেৰ মাহৰ মূৰত আমি ভেকচিন দিওঁ পৰা পানী খাব দিওঁ দানা দিওঁ ধানৰ দানা হিচাপত আমি ধানো দিওঁ ভাতো দিওঁ তাৰ আৰু আপোনাৰ ব্ৰইলাৰ দানাৰ হওক কৈ পিনি ভাতো দিওঁ আৰু আপোনাৰ দিওঁ ধান ধান ব্ৰইলাৰ দানাৰ পানীৰ লগত লেকজেন পাউদাৰ দিওঁ আৰু সিহঁতক হালধিও পানী দিওঁ কাৰণ হালধি পানীটো খালে বুলি ক'লে সিহঁতৰ বহুত ভালো হয় তাৰ ফলত কণীও মানে ব্ৰইলাৰ দানা ধান খোৱালে কণীটো বেছিহে উৎপাদনো হ'বৰ কাৰণে ধানো আমি খুৱাওঁ কাৰণ ধান খোৱালে ৱেটো বাঢ়ে আৰু মানে কণীও পাৰে সেইটো কাৰণে আমি ধানটো বেছিকৈ খুৱাওঁ এতিয়া আমাৰ ঘৰত আছে কমচে ষাঠিটা ষাঠিটা কুকুৰা আছে তাৰে মাইকী আছে আপোনাৰ পঞ্চাছটা আৰু হেৰি আছে আপোনাৰ দছটা সেইটো কাৰণে কণী আমাৰ উৎপাদনটো ভাল হয় কণীৰে আমি দোকানতো দিওঁ ঘৰতো খাওঁ আৰু আমি বে ওচৰে পাজৰে মানুহে নিয়েহিও সেইটো কাৰণে আমাৰ কণী উৎপাদনটো ভাল হয় আৰু কণী আমাৰ বেয়া নহয় বহুতখিনি মানে টকা পইচা তাৰ বাবে আমাৰ বহুত সহায়ো হৈ যায় কাৰণ ঘৰৰ কিবা বিয়া হওক কাম তাৰ বাবে আমি কিবা এটা কাপোৰ কিনিবলৈ হওক কিবা কিনিবলৈ হওক সেই পইচাৰে আমি কিনিব পাৰোঁ ঘৰত আমি এতিয়া জীৱ জন্তুৰ কাৰণেও ঘৰ বনাইছোঁ তাৰ পইচাই বনাবলগীয়া হৈছে ঘৰত এতিয়া ধান চাউল কিনিবলগীয়া হৈছে খেতি পথাৰ নাই কাৰণে সেয়াও আমি কিনিবলগীয়া হৈছে সেয়াৰে আমি কিনিছোঁ কুকুৰা কণী বিক্ৰী কৰি বা কুকুৰা বিক্ৰী কৰি পিনি আমি পইচা কিনো আৰু কুকুৰা আমি এনেকুৱা হয় দোকানতো আমি দিওঁগৈ গৈ পিনি ঘৰৰ ঘৰৰ পৰাও পাৰ কিলো হিচাপে বিক্ৰী কৰোঁ কেতিয়াবা আমি বিক্ৰী কৰোঁ আমি দছ কেজি কেতিয়াবা বিক্ৰী কৰোঁ পাঁচ কেজি কিন্তু কৰি আমি মানে ঘৰ চলি আছোঁ সেই ঘৰখন চলি থকাৰ কাৰণে আমাৰ এতিয়া বহুতখিনি সুবিধাও হৈছে বহুতখিনি সহায়ো হৈছে আমি কিবা এখন গাড়ীয়ে হওক ল'ব পাৰিছোঁ তাৰ কাৰণে আমি দুই এপইচা আমি কুকুৰা পৰা পাইছোঁ আকৌ জীৱ জন্তু বিকিব পাৰিছোঁ জীৱ জন্তু তাৰ তাৰ পইচাই আমি জীৱ জন্তু লৈছোঁ আৰু আমি এনেকুৱা হৈছে প্ৰথম প্ৰথম কুকুৰা আমি পালন কৰিছোঁ চাৰিটাৰ পৰা সেই চাৰিটাৰ পৰা গৈ আজি পাঁচ ছবছৰ ধৰি পাঁচ পাঁচ ছবছৰ ধৰি পানি আমি লাভন লাভ হৈছোঁ লাভ পাইছোঁ সেই লাভৰ পৰাই আমি এতিয়ালৈকে বহুতখিনি কৰিব পাৰিছোঁ তাৰ ফলত আমি হাঁহো কিনিছোঁ কুকুৰাৰ পৰাই কুকুৰা কণী বিকি পিনি মই লৈছিলোঁ মোৰ নিজৰ কাৰণে কাপোৰ মোবাইল বা মোৰ মোৰ নিজৰ মানুহজনৰ কাৰণে ল'ব পাৰিছোঁ ঘৰখনৰ কাৰণে ল'ব পাৰিছোঁ তেনেকৈ কৰি কুকুৰা কণী বহুতকৈ বিক্ৰী কৰিছোঁ কুকুৰা কণী বেয়াও হয় গৰম দিনত বেছিকৈ বেয়া হয় আৰু দুজনী তিনিজনী যদি কেতিয়াবা ইজনীও বহিবলৈ চেষ্টা কৰে ইজনীও বহিবলৈ চেষ্টা কৰে তাৰ ফলত আমাৰ কুকুৰাকণী বেছিকৈও হৈ যায় বেয়া হৈ যায় কাৰণ তেতিয়া কি হয় আমি খোৱাব নোৱাৰোঁ কুকুৰা বহুত খুৱাব নোৱাৰিলে বুলি ক'লেও হৈ যায় আমি এতিয়া খোৱাবলৈতো বহু চেষ্টা কৰিছোঁ দৰৱ পাতিও দিওঁ বেজীও দিওঁ ধৰক মাহেকত কাৰণ কুকুৰাৰ পৰা বহুতখিনি বেমাৰ আজাৰো হয় সেই বেমাৰ আজাৰৰ কাৰণে আমি দৰৱো দিওঁ যেনেকৈ আমি এতিয়া লিকজেন পাউদাৰ খুৱাওঁ নহৰু পানী সিহঁতৰ চৰ্দিৰ কাৰণে নহৰু পানী খুৱাওঁ নহৰু পানী খুৱাই মেলি এতিয়া তাৰ আমি এতিয়া কুকুৰা গঁৰাল এক্সট্ৰাকৈ আৰু এটা বনাব লৈছোঁ কাৰণ এটাত মানে আমাৰ নহৈছেগৈ এটা ছাইডে হাঁহ থৈ দিয়াৰ কাৰণে এটা ছাইডে আমাৰ কুকুৰা থৈ দিয়াৰ কাৰণে আমি এইটো নেপাইছোঁ সেইটো এতিয়া আমি আৰু এটা বেছি বেলেগকৈ বনাব লৈছোঁ সেইটো বেছি ডাঙৰকৈ নহয় সৰুকৈ বনাবলৈ লৈছোঁ কিন্তু সেই সেইটো কাৰণে এতিয়া আমাৰ অলপ দিগদাৰ হৈ গৈছে কিন্তু তাৰপৰা আমি নিজৰ চলাখিনি ভাল হৈছে পইচা পাতিৰ কাৰণে কুকুৰা বিক্ৰী কৰিলে কিবা এটা গোটত দিবলৈ হওক কিবা কৰিবলৈ হওক গোটৰ পৰাই দিবলৈ সেই সেই পৰা আমি পইচা পাইছোঁ সেই গোটৰ পৰাই আমি পইচা লৈ পিনি আকৌ কুকুৰা ভৰাইছোঁ কুকুৰা মই এতিয়া মই গোটৰ পৰা লোন লৈছিলোঁ সেই লোন লৈ পিনি মই আকৌ কুকুৰাই ভৰাইছোঁ কুকুৰা ভৰাই পিনি এতিয়া আমি তাৰপৰা কণী উৎপাদন কৰি আকৌ আকৌ নিজৰ কাৰণে হওক বা ঘৰৰ কাৰণেই হওক কিবা আমি বস্তু ল'ম সেই বস্তুৰ পৰা আমি আকৌ কুকুৰা ভৰাম বা হাঁহকে ভৰাম তেনেকৈও কৰি মানে নিজকে নিজৰ মোৰ সৰু ফাৰ্ম আছে সেই ফাৰ্মখনৰ পৰাই মানে মই এতিয়া বহুতখিনি লাভ হৈছোঁ সেই লাভৰ পৰাই মই আকৌ ল'ব পাৰি বিচাৰিছোঁ মানে লৈছোঁ সেয়াৰ পৰাই আমিখিনি মানে বহুত সুবিধা পাইছোঁ বহুত সুবিধা এনেকৈ গোটত সোমাই গোটৰ পৰা পইচা লৈ কুকুৰা লওঁ কুকুৰা লৈ মেলি সুবিধা হৈছে তাৰপৰাই আমি পইচা পাইছোঁ সেই পইচাৰ পৰাই আমি এতিয়া বহুতখিনি ক'ব পাৰিছোঁ নিজকে নিজে গৌৰৱ কৰিব পাৰিছোঁ যে এই নিজৰ কুকুৰা হাঁহ পুহি মেলিয়ে আমি বহুতখিনি কাম কৰিব পাৰিছোঁ নিজকে নিজে আগুৱাই যাব পাৰিছোঁ কাৰণ ঘৰখনৰ কাৰণে নিজেই কিবা এটা কৰিব পাৰিছোঁ কাৰণ বেলেগক নোখোজাকৈ নেমেলাকৈ অকল কুকুৰা আৰু হাঁহ পুহি পিনি বহুত লাভ হৈ লাভ পাইছোঁ কণী বিকিছোঁ কণী আমি ডেইলি কেতিয়াবা ত্ৰিছটালৈকে পাই যাওঁ কেতিয়াবা পঞ্চাছটা পাওঁ কাৰণ পঞ্চাছটা পঞ্চাছজনী কুকুৰাই ডেইলি নাপাৰিব পাৰে কিন্তু কেতিয়াবা পাওঁ তাতকৈ অভাৰো হৈ যায় কুকুৰা তেনেকৈ কৰি পিনি আমাৰ কুকুৰা কণী পোৱা যায়